মই শিকিবলৈ গৈছিলো ফটোগ্ৰাফী বিষয়ে অলপ জানিবৰ কাৰণে গৈছিলোঁ দেলহীলৈ তাতে ৱৰ্কশ্বপ এটা আছিলে চাৰিদিনৰ তাতে চাৰিদিনৰ ৱৰ্কশ্বপত থাকিলোঁ এটেণ্ড হ'লোঁ হৈ দেলহীত এদিন মাৰ্কেটিং ঘূৰিলোঁ ঘূৰি নেক্সট ডে আহি ঘৰ পালোঁ